হেল্ল' হেল্ল' অ' কোনে ক'লে হয় হয় কওক অ' নিশ্চয় নিশ্চয় মোৰ তাৰমানে কামেই সেইটো মই মানে এজ এ মানে টুৰ গাইড হিচাপে মই মানে কাম কৰি আছোঁ মই আপুনি মানে কেতিয়া আহিব মানে আপুনি কেতিয়া আহিব আপুনি লগতে আপুনি কি কি চাব মানে ক'ত ক'ত চাব

অ' নিশ্চয় নিশ্চয় নিশ্চয় আপুনি চিন্তাই কৰিব নালাগে সেই সম্পৰ্কে আপুনি মানে যেতিয়াই আহে সেইটো জনালে হ'ব আপোনাক মই লৈ আহিম ধুনীয়াকৈ অনাৰ পিছত মানে কি হয় চাহপাত আছলতে মানে কেনেকৈ ৰুৱে ৰোৱাৰ পাছত ডাঙৰ হোৱা ষ্টেপ বাই ষ্টেপ আপোনাক দেখুৱাম লগতে সেই চাহপাতবোৰ কেনেকৈ ছিঙে আৰু লগতে তাৰপিছত ফেক্টৰীলৈ নি সেই চাহ খিনি কেনেকৈ আছলতে মেচিনৰ যোগেদি সেইবোৰ মিহি কৰি আছলতে মানে খোৱাৰ উপযোগী কৰি তোলে সেই মানে গোটেই প্ৰচেছটো আপোনাক দেখুৱাব পাৰিম মই অ' হয় হয় নিশ্চয় মানে কি আপোনাৰ ইয়াত হোটেলো আছে ল'ডজো আছে হোমষ্টে'ও আছে আপুনি মানে কেনেকুৱা ধৰণৰ আচলতে মানে সুবিধা পাব নিজে থাকি ভাল পাব সেইটো সম্পৰ্কে আপুনি জনালে হ'ব মানে আগতীয়াকৈ জনাই দিব মই আপোনাক সেইটো ব্যৱস্থা কৰি দিম অ' নিশ্চয় নিশ্চয় আছে আপুনি চিন্তাই কৰিব নালাগে আপুনি মানে সেই সম্পৰ্কীয় ভাল ভাল হেৰি আছে বেং বাংলোৱে আছে আপুনি থাকিব পাৰিব আপুনি আচলতে মানে অকলে আহিব নে মানে আৰু লগত কোনোবা আহিব মানে কেইজন মানুহ আহিব সেইটো জানিব পাৰিলে ভাল হ'ব মোৰ

অ' সেইবোৰ নিশ্চয় আপুনি চিন্তাই কৰিব নালাগে আপুনি সকলো সুবিধাই আছে আপোনাৰ ইয়াত মানে আপোনাৰ টেক্সি আছে যি লাগে আপোনাক যেনেকুৱা ধৰণে আপোনাক বাহন লাগে তেনেকুৱাই আপুনি ইয়াত পোৱা যাব আপুনি সেই সম্পৰ্কে নিশ্চিন্ত থাকক হয় হয় নিশ্চয় নিশ্চয় আপুনি আহিলে অ' নিশ্চয় নিশ্চয় ধন্যবাদ ধন্যবাদ ঠিক আছে